মই নিজেই সাঁতুৰিবলৈ শিকিছিলোঁ মই কাৰো লগত যোৱা নাছিলোঁ নিজেই প্ৰথম গৈ সাঁতুৰিছিলোঁ সাঁতুৰি মই বহুত ভাল পাওঁ আৰু ব্যায়াম কাৰোৰ লগত তাৰমানে মই শিকা নাছিলোঁ নিজেই গৈ শিকি নিজেই পাৰোঁ আৰু গৈ পুখুৰীত প্ৰথম যেতিয়া মই সাঁতুৰিবলৈ শিকিছিলোঁ ওচৰত মানুহ ৰখাই লৈছিলোঁ ৰখাই লোৱাৰ পিছত মই সাঁতুৰি সাঁতুৰি যেতিয়া পাৰিলোঁ তেতিয়া মই ভাবিলোঁ যে সাঁতুৰিবলৈ বহুত সহজ সাঁতুৰি বহুত ভাল লাগে আৰু মই সাঁতুৰি দহ পোন্ধৰ মিনিটমান সাঁতুৰিব পাৰোঁ কেতিয়াবা তাতকৈও অলপ বেছি সময় সাঁতুৰিব পাৰোঁ কিন্তু লগত যেতিয়া মানুহ থাকে তেতিয়া ভয় নালাগে যিমান সময় পাৰোঁ মই সাঁতুৰি থাকিব পাৰোঁ আৰু লগত কেতিয়াবা ল ডাঙৰ মানুহ থাকিলে সাঁতুৰি ভালো লাগে ভয় নালাগে সাঁতুৰি সাঁতুৰি কেতিয়াবা ভাগৰ লাগি যায়গৈ তথাপিতো সাঁতুৰি থাকিবলৈ পাৰোঁ সময় মানে কিমান সময় হৈ যায় গম নাপাওঁ